প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে নিশ্চয় অসমীয়া ভাষাটোৰ ভাল দিশত সঠিক দিশতে গতি কৰি আছে বৰ্তমান এতিয়া ধৰিলওক বহুত কিবা কিবি এপ্লিকেচন ওলাইছে অসমী তেনেকুৱা ধৰণৰ য'ত আমাৰ অসমীয়া ভাষাটোৰ স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ এইবিলাক সকলো আ কাৰ ই কাৰ এড কৰা থাকে সেইবোৰৰ জৰিয়তে আমি মেছেজ কাৰোবাক দিওঁতে টাইপ কৰোঁতে আমাৰ সুবিধা হয় তাৰ পিছত ধৰিলওক কিছুমান মানুহে হয়তো অসমীয়া ভালকৈ লিখিব নাজানিলে মুখেৰে কৈ দিলেও এনেকুৱা এপ্লিকেচন আছে য'ত অসমীয়টো সম্পূৰ্ণভাৱে শুদ্ধকৈ আহি যায় আপোনাৰ কীবৰ্ডখনত আৰু সেইটো বস্তু আপুনি অন্য এজন ব্যক্তিক পঠিয়াব পাৰে যিটো মানে বহুত মানে অতি মানে ভাল কথা আৰু যে আমাৰ অসমীয়া ভাষাটো এতিয়া ইমান বেছি মানে তল পৰি থকা নাই আৰু উঠি আহিছে নৱপ্ৰজন্ময়ো এতিয়া সেই ভাষাটোক বেছিকৈ প্ৰয়োগ কৰে আমাৰো কথা বতৰাত আমাৰে ধৰিলওক হোৱাটছআপত কৰা মেছেজ আদিত বেছিকৈ অসমীয়া ভাষাটো টাইপ কৰিবলৈ আগতে দিগদাৰ পাইছিলোঁ যদিও এতিয়া ধুনীয়াকৈ টাইপ কৰোঁ ফেচবুকখনত ফেচবুকৰ আপোনালোকে দেখিব আজিকালি অসমীয়া ভাষাত মানুহে কত কিমান সাহিত্য চৰ্চা কৰে ডাঙৰ ডাঙৰ ব্যক্তিবিলাকে লিখনি লিখে সেইবোৰ আমি পঢ়িবলৈ পাওঁ ডাঙৰ ডাঙৰ উপন্যাসৰ গল্প উঠাই বা তেনেকুৱা উঠাই তাতে দিয়া হয় যাতে আমি পঢ়িব পাৰোঁ গতিকে বহুত ক্ষেত্ৰত আমাৰ কাৰণে ভাল এটা প্লাছ পইণ্ট আৰু পজিটিভ দিশত আগবাঢ়িছে আমাৰ অসমীয়া ভাষাটো এতিয়া ধৰিলওক এইটো যিটো গুগ'ল কীবৰ্ডত অসমীয়া ভাষাটো নতুনকৈ সংযোজন কৰাৰ বাবে যি এক প্ৰচেষ্টা হাতত লৈছে বা এইটোৰ আমিও অংশীদাৰ হৈছোঁ সেইটোও এটা বহুত গৌৰৱৰ কথা